অঁ বাইদেউ মই এই পুষ্পাঞ্জলী হাজৰিকাই কৈছিলোঁ এই মই মানে এই আপোনাক হেৰি ফোন এটা কৰি কিনে খবৰ এটা লওকচোন বোলো সেনেকৈ বুলি কিনে ফোন মাৰিলোঁ মানে আকৌ এই ঘৰত ল'ৰাই শাহু বোৱাৰীয়ে আৰু খুব মানে অত্যাচাৰ কৰে তাকে বোলো কি কি কেনেকেৈ চলোঁ কি কৰোঁ অঁ অঁ অঁ অঁ জানো তাকে বোলো অঁ অঁ অৰুণোদয় আঁচনিও এনেকৈ নাপাওঁ আৰু ৰেচনৰ চাউল তেনেকৈও নাপাওঁ তেনেকৈ বোলো অঁ অঁ

অঁ হয় হয়

হ'ল দেই এতিয়া দুবছৰমানেই হ'ল চাগৈ

অঁ অঁ নকওঁ নকওঁঁ বুলি কেনে থাকোঁ আৰু এতিয়া মানে সহ্য নহৈছে যে আকৌ এই মানে এতিয়া ক'বলগীয়া বাধ্যত পৰি গৈছোঁ আকৌ অঁ অঁ ঘৰৰো নাই পোৱা আকৌ ঘৰ লেটিন অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হেৰি অঁ পাই আছো আকৌ

অঁ তাকে ডকুমেণ্টছবিলাক কি কি নিব লাগিব বাৰু বাইদেউ

চাউলো নাপাওঁ আকৌ অঁ

অঁ অঁ আপুনি কেতিয়া বহিব এতিয়া তাত কেতিয়া কেতিয়া বহিব কেতিয়া জমা দিমগৈ মই কাগজখিনি অঁ অঁ